অঁ বিনিতা বাইদেউ কি কৰি আছে অঁ ভালনে অঁ এই আমাৰ অঁ ভালেই ভালেই মই আপোনাৰ লগত বিশেষ কথা এটা পাতিবলৈহে ফোন কৰিছিলোঁ অঁ বহু দিনৰ মূৰত এই ব্যস্ততা কামৰ হয় আমাৰ এই স্কুলৰ বাৰ্ষিক অধিৱেশনৰ কথা অলপ পাতিব বিচাৰিছিলোঁ কৈছিলে প্ৰধান শিক্ষকে কালি কৈছিলে মানে আলোচনা কৰিবলৈ অঁ এই অলপ আয়োজন কৰিবলৈ আলোচনা কৰিবলৈ গোটেই মানুহখিনিক গোট গোটাব লাগিছিলে স্কুলৰ মেনেজিং কমিটিৰ মানুহখিনি আই মাতৃ গোটসকলৰ অঁ একতি একত্ৰিছ তাৰিখে পতাৰ কথা কৈছিলে হয় হয় হয় হয় আপুনি অহা নাছিলে যে স্কুল সেইকাৰণে গমেই পোৱা নাই ময়ে ফোনটো কৰোঁ বুলি কৰিলোঁ আপোনাক কথাটো জনাওঁ বুলি আচলতে মানে গোটেইখিনি মানুহখিনি আমি গোট খাই কথাখিনি পাতিব লাগিব নহ্ আৰু বজাৰ কৰিব লাগিব আকৌ মূল মিটিংখনৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট বক্তা এজনকো আমন্ত্ৰণ কৰিব লাগিব বাকী খেল ধেমালিত যিখিনি প্ৰাইজ আছে প্ৰাইজ মনিখিনি সেইখিনিৰ কথাও আলোচনা কৰিব লাগিব কি দিলে ভাল হয় এই জেনেৰেলি অঁ সাধাৰণতে আমিতো আগতে যিখিনি পাতোঁ আৰু আগতে আমি যেনেকে চিত্ৰাংকণ প্ৰতিযোগিতা পাতো দৌৰ খেল দৌৰ প্ৰতিযোগিতা হয় কেৰমৰ ভাৰি খেলৰ যিটো আগৰ আগৰ মতেই তেনেকেই হ'ব আৰু খালি এইবাৰ আমি ভাবিছিলোঁ যে মানে কমিটিখন এই আলোচনা যিদিনা আমি আলোচনা কৰিম সিদিনাখনিয়ে কৰিম বুলি ভাবিছিলোেঁ অহা হয় সোমবাৰে কাইলৈ আমি ভাবিছিলোঁ মানে কমিটিখন লগতে পাতি একেলগতে যোৱাবাৰ যোৱাবাৰ যেনেকৈ প্ৰাইজ মানিখিনি দিছিলো এইবাৰ অকণমান ভালকৈ দিলে ভাল হয় আৰু ল'ৰা ছোৱালীখিনি অঁ গোটেই দুজনমানক দায়িত্বটো দি দিম আৰু বজাৰ কৰিবৰ কাৰণে

সোমবাৰে আমি লেজাৰ পিৰিয়ডত মিটিংখন পাতি ল'লেই হ'ল আৰু হয় হয় অঁ উপস্থিত থাকিলে ভাল হয় আপোনালোকৰ নিচিনা জনা শুনা মানুহখিনি থাকিলে আমাৰো অলপ সুবিধা হয় মিটিঙতে সকলো আলোচনা কৰিম কালিলৈ আপুনি আহিব সেইটো ক'বলৈ ফোন কৰিলোঁ অঁ ঠিক আছে বাৰু দিয়ক এতিয়া ৰাখিলোঁ ঠিক আছে